অ হয় কওকচোন অ মানে আপোনাক

অ

আপোনাক কি কি বা লগা আছিলে এনে গোটেইখিনি আছে অ অ বৰ্তমান আইলেষটো ভাঙি আছে ৰ'বা এই হেই নাই এই বা এজনীক দিওঁতে বেয়া হৈ গৈছিলে বাকীখিনি এনে আছে কেত কেতিয়ামানে লাগিছিল আপোনাক অ

অ

নহ'লে সেইবিলাকো আমি দিব লাগিব সেইবিলাকৰো ভাড়া আহে নহয় আমিওতো আৰু এনে কি কিনি পেলাই ৰাখি থৈ দিছোঁ সেইবিলাকত ভাড়া আহে সেইবিলাকতো আমি ব্যৱহাৰ নকৰোঁ থৈ দিয়া থাকে ন' আৰু সদায়তো সেইতো বস্তু আমি নাপাওঁ নহয়

ঠিক আছে মই আপোনাক হোৱাটছএপত দি দিম আপুনি বস্তুটো চাই ল'ব চাই কিনে মই প্ৰাইজবিলাকো তলত লেখায়ে থাকিব আপুনি গম পাই যাব ঠিক আছে অ অ আপুনি জ জনাব কিন্তু মোক এই অ ও ও